অ কি কৰিছা অ অ অ খোৱা বোৱা কৰিলা আছোঁ আৰু এনেইতো খবৰ এনেইতো খবৰ ভালেই আৰু বাকী খালী আৰু মানে তুমি জানাই আৰু এতিয়া মানে পঢ়িলোঁ শুনিলোঁ মানে তুমি কাম বিচাৰি মানে ঘূৰ্মূতিয়াই ফুৰিছোঁ ইপিনে গৈছোঁ সিপিনে

কেইটকা মানে দিনে দিন হিচাপে তোমাৰ খুব বেছি হাজিৰা পৰিলে চাৰে তিনিশমানকৈ পৰিব লাগে খুব বেছি এঘাৰ হাজাৰ চাৰে এঘাৰ হাজাৰ টকা দিয়াৰ কথা কৈছে এঘাৰ চাৰে এঘাৰ হাজাৰ

কোন জেগা হা

মানে কি

তেতিয়া মানে মোটামুটি তোমাৰ বাৰ তেৰ হাজাৰ মান টকা হ'বগৈ আৰু আৰু বাৰ তেৰ হাজাৰ টকা হ'লে কি হ'ব মানে তোমাৰ ধৰা অ সেইটোৱে নাই সেইটো হয় কিন্তু বাৰ ধৰা তুমি

অ কিন্তু সবকে নিদিলেও মানে এইবোৰ ধৰক ভাল কোম্পানীটো তাত আমি কিন্তু মেডিকেলৰ পইচাটো পাম মানে কি এতিয়া আৰু তুমি কাম বিচাৰি থাকি এই দৰমহা খালী কেলৈ কৰিব যিহেতু এতিয়া কি কয় একাউণ্টেহে হ'ব দৰমহাটো দিব আৰু কি হ'লে তাতো অকল আমিয়েই কাম নকৰোঁ নহয় তাত যথেষ্ট মানে ল'ৰা ল'ৰাই কাম কৰিব সবতো ল'ৰা চা চিনাকী থকা ল'ৰা সবেই দৰমহা পাই আছে কাৰণে এতিয়া ধৰক তাত কাম কৰি আছে আমিও ধৰক এইটো কি কয় ওম

যোৱাটো বাৰু ডাঙৰ কথা নহয় আকৌ তাত থকা মেলাৰ ৰুমৰ ব্যৱস্থা কৰিব লাগিব নহয় যদি কাম হৈ যায়

যাতে কাম হ'ব তাতো কোনো হা নাই সেইটোৱে কৰোঁ সেইটোৱে কৰোঁ অ অ অ অ অ সেইবোৰ চাই মেলি বুজিও আহিব লাগিব

ঠিক আছে অ